মই সাধাৰণতে কাৰোবাক যদি গছ পুলি ৰোৱাৰ বিষয়ে কওঁ তেতিয়া মই তেওঁলোকক এটাই কথা কওঁ যে যেনেকৈ আমাক সৰুতে মা দেউতাই মৰম কৰি চেনেহ কৰি ডাঙৰ দীঘল কৰিলে বহুত যত্ন ল'লে সেই ঠিক তেনেদৰে যাতে গছ পুলিকো তেনেকৈ লালন পালন কৰে ভালকৈ ৰক্ষণাবেক্ষণ দিয়ে আৰু সময়ে সময়ে পানী সাৰৰ ব্যৱস্থা লয় তেনেকৈ যেনেকৈ আমাক মা দেউতাই ডাঙৰ কৰিছে ঠিক তেনেদৰে যাতে সেই গছজোপাকো লোকসকলে ডাঙৰ দীঘল কৰে